এই কি ক'ব আৰু এইবাৰ গেছটো ভৰাই আনিলোঁ ইমান কম দিনৰ ভিতৰতে এদায় হৈ থাকিলে বেছিদিন জ্বলাবই নাপালোঁ গম পাইছেনে আৰু এবাৰ আকৌ ভৰাই আনিলোঁ সেইবাৰো আকৌ গেছটো লিক কৰি কৰি মানে গোন্ধত থাকিব নোৱাৰা হয় মোৰ ইমান ভয় লাগিছিল যে কিবা হৈ যাব বুলি ইমান প্ৰব্লেম দিছে গেছটোৱে